হয় মই কালি এখন উপন্যাস কিনি আনিছিলোঁ উপন্যাসখনৰ হেৰিটো খুব ভাল আজিৰ যুগৰ লগত মিলা কিতাপ কিতাপখনৰ বেতুপাটটো বৰ সুন্দৰকৈ বনাইছে আৰু পাটবিলাকো বৰ পেজবিলাক মানে ভাল হেৰি আৰু ভলিউমটোও ডাঙৰ এইখন কিতাপ পঢ়ি মই বহুতো ভাল পাইছো জ্ঞান পাইছো আৰু লগতে মই বাৰু এতিয়া মোৰ বয়স হ'ল মই এতিয়া মাজে মাজে মই গীতা ভাগৱত কীৰ্তন সেইবিলাকো পাঠ কৰি থাকো আৰু কিতাপ পঢ়িলে মোৰ মনবিলাক ভাল লাগে সময়বিলাক হেৰি হয় মনবিলাক ফ্ৰেছ হয় ভাল লাগে আৰু অহ